অঁ দাদা ভালে আছে

দেৱৰ মানে হেৰিৰ ওপৰত তাৰমানে গীতৰ ওপৰত আমাৰ তেওঁৰ অসমীয়া জীৱনত যিটো ভূমিকা আৰু তেওঁৰ গীতৰ হ বা তেওঁৰ কৰ্ম জীৱনৰে হওক এইটোৰ ওপৰত তাৰমানে মই এখন কিতাপ লিখিম বুলি ভাবিছোঁ আপুনি কিবা সেই সংক্ৰান্তত কিবা উপদেশ দিব পাৰিব নেকি

হয় হয়

হয় হয়

হয় হয় হয় হয়

হয় আৰু এইখিনিতে কওঁ যে আপোনাৰ এই যে অসমীয়া বোলছবি নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হিন্দীৰ মানে ৰদালিয়ে হওক বা হেৰি ক্ষেত্ৰত বা বাংলা ভাষাৰ ওপৰতো তেওঁৰ যথেষ্ট আধিপত্য আছে হয়নে হয় আপোনাৰ হিন্দীৰো আপোনাৰ যিখন ৰ'দালি সেইখনতো বহুত দিশৰ বহুত হেৰি হয় বহুত বঁটা বুটলিবলৈ সক্ষম হৈছে সেই ক্ষেত্ৰত তেওঁৰ মানে তেওঁৰ ভূমিকা অলপমান কওক এইবিলাক ক্ষেত্ৰত ধৰক

আমাদেৰ ভূপেনদা কয় হয় হয়

হয় অঁ হয় হয় হয় গোৱালপৰীয়া গান হয়

হয় হয় হয় ধন্যবাদ দাদা আগলৈও যদি কিবা মোৰ দৰকাৰ হয় আপোনাক বাৰু ফোন কৰি আৰু দিগদাৰী দিম আৰু আপোনাক অলপ হয় দিয়ক দাদা ধন্যবাদ হয়